সাধাৰণতে ঘৰতে সাধাৰণভাৱে পোহা চৰাই পশুপালকসকলে তেওঁলোকৰ তেওঁলোকে সঠিক যাতে পোহনীয়া চৰাই বাচিবলৈ হ'লে এটা ভাল ডক্টৰৰ পৰামৰ্শ ল'ব পাৰে আৰু নিজেও কিছুমান চালে গম পায় যেনেকে কুকুৰা কুকুৰা এযোৰ বাচি পেলাই কুকুৰা কেনেকুৱা হ'ব লাগিব অকণমান শকত আৱত ডাঙৰ ভাল খোৱা বোৱাত ভাল হ'ব লাগিব ঠিক তেনেদৰে হাঁহো একেই তেওঁলোকৰ লক্ষণবোৰ চাব লাগিব কেনেকুৱা কি খোৱা বোৱাত এনেকুৱা শৰীৰটো কেনেকুৱা সিহঁতৰ স্বাস্থ্য পাতি তেনেকৈ চাই বাচিব পৰা যায় বিভিন্ন ধৰণৰ জাত আছে ধৰণৰ উপলব্ধ সকলো ধৰণৰ প্ৰজাতি পুহিব পৰা যায় ঘৰতে খুব কম টকা খৰচ কৰি ধৰক চীনা হাঁহ পাতি হাঁহ কেম্বেল হাঁহ ৰাজ হাঁহ কইলাৰ ব্ৰইলাৰ লোকেল তেনেকৈ বিভিন্ন ধৰণৰ পুহিব পৰা যায় কিন্তু ইটোতকৈ ইটোৰ লগত সিটো মিল আছে কিছুমান ক্ষেত্ৰত মিলো নাই তেনেকৈ পুহিব পৰা যায় কুকুৰা আৰু হাঁহৰ গঁৰালবোৰ অকণমান পৃথক পৃথক হ'লে ভাল হয় তেনেকৈ বেমাৰ আজাৰো খুব ক কম হয় খোৱা বোৱাটো প্ৰায় একেই কিন্তু হাঁহক অলপ পানীয়জাতীয় বস্তুবোৰ লাগে কুকুৰা অকণমান শুকান হ'লেও হৈ যায় চলি যায় সেইবোৰ ক্ষেত্ৰত ভাল এজন কৃষকে যদি ঘৰতে এনেকৈ কুকুৰা হাঁহ পুহি পুহে খুব কম খৰচতে তেওঁলোক তেওঁ মোৰ মতে মই ভাবোঁ তেওঁ এটা ভাল উপাৰ্জন কৰিব পাৰে ঘৰতে এনেই থকা সময়কণ সেইবোৰতে লাগি কৰি থাকিলে এটা উপাৰ্জন ভাল হয় হাঁহ কুকুৰা ইমান লাগি থাকিব নালাগে কম সময় দিলেও হৈ যায় সিহঁতক তেনেকেই আৰু চাই কৰি দিলে ভাল তেনেকেই এটা উপাৰ্জনৰ পথ বাচি ল'ব পৰা যায়